হেল্ল' এইখন পম্পীমণি হোটেল নহয়নে বাৰু অঁ এ তুমি ৰাজু নেকি বাৰু মই এটা খাদ্যৰ প্ৰস্তুত কৰিবৰ কাৰণে তোমালোকক কেইজনমান মানুহৰ কাৰণে অৰ্ডাৰ দিম বুলি ভাবিছোঁ গতিকে তোমালোকে মোৰ সুন্দৰকৈ খাদ্যখিনি যাতে প্ৰস্তুত কৰি দিয়া আৰু মাংসখিনি তোমালোকে হেৰি কৰিবা মছলা অলপ কম দিবা যাতে গেষ্টবিলাকে খাই ভালপায় আৰু তাত প্ৰায় জলকীয়াটো নিয়মিত দিবা আৰু যাতে গাঁৱলীয়া খানা যিধৰণে প্ৰস্তুত হয় সেইধৰণে যাতে খাদ্যটো প্ৰস্তুত কৰি কৰি দিবা সুন্দৰকৈ তাত মছলা অধিককৈ মছলা দিলে তেওঁলোকে খাই বৰ ভাল নাপাব গতিকে মছলাটো কম দি আৰু নিমখটো নিয়মিতভাৱে দিবা কিছুমানৰ অৰ্ডাৰ দিলে নিমখটো অলপ অধিকতৰ দেখা যায় গতিকে এখিনি চাই দিবা বুলি মই আশা কৰিছোঁ দেই